হেল্ল' ৰাজ হোটেলৰ স্বত্বাধিকাৰী হয়নে মই বিদ্যুত পেগুৱে কৈছোঁ মই পিজ্জা এটা অৰ্ডাৰ কৰিছিলো ৰতনপুৰৰপৰা পিজ্জাটো কিমান সময়ত ডেলিভাৰী হ'ব জনাব পাৰিব নেকি